হেল্ল' আপুনি তৰুণ দত্ত ছাৰ হয়নে অঁ আমাৰ ইয়াত বহুতো মানে পানী বা অন্য আৰু হেৰি একো সুবিধা পোৱা নাই চৰকাৰৰ ফালৰ পৰা আপুনি কিবা হেৰি কৰিব পাৰিবনে অঁ

অঁ পোৱা নাই ধৰি লওক এতিয়া কাগজ পত্ৰত দিয়া হৈছে কিন্তু পোৱা নাই ধৰি লওক এতিয়া ঘৰ পোৱা নাই অৰুণোদয় পোৱা নাই অঁ

অঁ অঁ

তাৰ উপৰিও এতিয়া পানী যোগানো এতিয়া অসুবিধা পানী নাই কেতিয়াবা আহে কেতিয়াবা নাহে তেনেকুৱাও হৈ আছে

অঁ অঁ অঁ অঁ অঁ

অঁ এইখিনি আমি অঁ অসুবিধা হৈ থকাৰ কাৰণে আপোনাক ইমানখিনি কথা সুধিলোঁ অঁ কি কাৰণে কেনেকৈ কি হৈছে পোৱা নাই কিয় পোৱা নাই অঁ অঁ অঁ অঁ হ'ব অঁ